সকলো মানুহে উদযাপন কৰিব পৰা এটা আমাৰ হিন্দুৰ ধৰ্মীয় অনুষ্ঠান হৈছে দীপাৱলী এই দীপাৱলীয় ধৰ্মীয় অনুষ্ঠানত ধৰ্মীয় নহয় একচুৱেলী দীপাৱলীটো হৈছে পোহৰৰ উৎসৱ পোহৰৰ উৎসৱ বুলি কোৱা হয় দীপাৱলীক আৰু এইটো হিন্দু ধৰ্মত ইয়াৰ মানে বহুত এটা গুৰুত্ব আছে দীপাৱলীৰ কাৰণ দীপাৱলী মানেই পোহৰৰ উৎসৱ পোহৰৰ উৎসৱ মানেই আন্ধাৰ নাইকীয়া কৰি পোহৰ উজলাই তোলাটোৱে ইয়াৰ উদ্দেশ্য দীপাৱলীৰ উদ্দেশ্য যেতিয়া শ্ৰীৰাম চন্দ্ৰই বনবাসৰ পৰা উভটিছিল উভটা যেতিয়া উভটি আহিছিল তেতিয়া যিদিনা উভটি আহিছিল বনবাসৰ সীতাক লৈ পেলাই সীতাক যেতিয়া ৰামচন্দ্ৰই লংকাৰ পৰা লৈ আহি পেলাই বনবাসৰ পৰা যেতিয়া গুচি আহিছিল তেতিয়া সেইদিনাখনেই দেৱালী উদযাপন কৰা বুলি জনা যায় আৰু তেতিয়াৰ পৰাই তেতিয়া দিনৰ পৰাই আজিলৈকে মানুহে দীপাৱলী উদযাপন কৰে এইটো বিশেষকৈ হিন্দু ধৰ্মৰ এটা এটা হিন্দু ধৰ্মই এইটো উদযাপন কৰে দীপাৱলীটো আৰু এইটো এটা পোহৰৰ উৎসৱ হয় এইটো উৎসৱ আপোনাৰ অকল হিন্দু ধৰ্ম বুলিয়েই নহয় বিভিন্ন ধৰণৰ মানুহ এই হিন্দু ধৰ্মৰ নহ'লেও দীপাৱলীটো উদযাপন কৰে আৰু ইয়াৰ মেইন মূল উদ্দেশ্যটো হৈছে যে আন্ধাৰ নাইকিয়া কৰি পেলাই আমি পোহৰ বিলাব লাগে পোহৰ বিলাব লাগে এইটো কাৰণে যে আমাৰ ইয়াৰ পৰা আমি বহুত শিক্ষা পাওঁ শ্ৰীৰাম চন্দ্ৰই যেতিয়া ৰাৱণৰ ৰাৱণে যিহেতু সীতাক হৰণ কৰিছিলে সীতাক হৰণ কৰি পেলাই নি পেলাই লংকাত ৰাখিছিলে আৰু সেই ৰাৱণৰ কু কৰ্মবিলাক ৰাৱণক নাশ কৰি পেলাই ৰাৱণক ৰাৱণক নাশ কৰি পেলাই যেতিয়া সীতাক লৈ আহিলে ত' সেই কু কৰ্মবিলাক মানে ৰাৱণৰ নাইকিয়া কৰি সীতাক লৈ আহিলে ত' সেইটোৱে মানে বেয়াৰ মানে বেয়াৰ ওপৰত ভালৰ জয় দীপাৱলীটো উদযাপন কৰাৰ মেইন উদ্দেশ্যটো হ'ল যে আমি বেয়াৰ ওপৰত যিকোনো বেয়া বস্তুৰ ওপৰত আমি জয় কৰাটো সেইটোৱেই হ'ল দীপাৱলী আৰু সেটো কাৰণে সেইদিনাখন মানুহে বিভিন্ন ধৰণৰ আপোনাৰ ফটকা ফুটাই ফূৰ্তিতে ঘৰত হওক ঘৰৰ বাহিৰত হওক ঘৰৰ পদূলিত মানুহে চাকি চাকি বন্তি জ্বলাই আমি দীপাৱলীটো উৎসৱ কৰোঁ সিদিনাখন আমি শ্ৰীৰামচন্দ্ৰক আমি ম সোঁৱৰাও সোঁৱৰাই পেলাই আমি এইটো ভাবোঁ যে আমি বেয়া কৰ্ম নকৰোঁ আমি সদায় ভাল কৰ্ম কৰিম আৰু ভাল কৰ্মৰ ফলত আমি আমাৰ সমাজ হওক আমাৰ জাতি হওক আমাৰ দেশ হওক আমি উজলাই তুলিম সেইটোৱেই দীপাৱলীৰ মেইন উদ্দেশ্যটো মূল উদ্দেশ্য দীপাৱলীৰ সেইটোৱেই যে আমি বেয়াক পৰাজয় কৰি আমি ভালক উত্থান কৰা আমি বেয়া বস্তুক আমি ত্যাগ কৰি আমি ভাল বস্তু ল'ব লাগে সেইটোৱেই দীপাৱলীৰ উদ্দেশ্য আৰু এনেকুৱা ধৰ্মীয় অনুষ্ঠানবিলাকৰ প্ৰত্যেকৰ এটা এটা নিজা নিজা হেৰি থাকে নিজা নিজা এটা বিশিষ্ট থাকে ধৰ্মটো এটা উৎসৱেই হওক কিবা হওক এটা এটা বিশিষ্ট এটা চবৰে নিজৰ নিজৰ এটা কাৰণ থাকে যিটোৰ ফলত ধৰ্মৰ আমি পালন কৰোঁ সেই উৎসৱবোৰ আমি পালন কৰোঁ আৰু তেনেকুৱা দীপাৱলীৰো তেনেকুৱা সেইটোৱেই কাৰণ যে দীপাৱলী আমি পোহৰৰ উৎসৱ আৰু ইয়াক আমি বেয়া বেয়াৰ ওপৰত ভালৰ জয় কৰিবলৈ এইটো পালন কৰা হয়